শৈশৱতে স্কুলৰপৰা গৈছিলোঁ কলংপাৰ দেখুৱাবলৈ লৈ গৈছিলে এইটো চব এই যাত্ৰাটোৱে প্ৰধানতঃ আছিলে বনভোজৰ কাৰণে বনভোজ খাবলৈ গৈও আমি কলংপাৰ দেখিছোঁ নদীৰ পাৰ তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ মই খুবেই ভাল লগা আছিলে তাৰ তাৰে স্মৃতি এতিয়াও সজীৱ হৈ আছে ছাৰ বাইদেউসকলো লগত গৈছিল আৰু সৰু আছিলোঁ কাৰণে তেতিয়া মা দেউতাও লগত গৈছিলে ঘৰুৱা পৰিয়ালৰ পৰিয়াল সহিতে গৈছিলোঁ তাৰেই স্মৃতি সেয়া প্ৰথম মোৰ জীৱনৰ বনভোজ যাত্ৰা আছিলে যিটো খুবেই ভাল লগা আছিলে আৰু তাৰ পিছতে ক'লে স্কুলৰপৰা আকৌ গৈছিলোঁ ক্লাছ দশম শ্ৰেণীত পঢ়ি থাকোঁতে লৈ গৈছিলে যিহেতু স্কুলীয়া জীৱনৰ শেষ আমাৰ দশম শ্ৰেণী বুলি ধৰা হয় গতিকে তেতিয়া লৈ গৈছিলে শুৱালকুছিত ছাৰ বাইদেউহঁতে লৈ গৈছিলে তেতিয়া অলপ ডাঙৰ হ'লোঁ কাৰণে মা দেউতাহঁতক লগত যোৱাৰ এইটো সুযোগটো দিয়া হোৱা নাছিলে স্কুলৰপৰা সকলোৱে নিজৰ দায়িত্ব নিজে ল'ব পৰা ল'ব পৰা হিচাপতে বাইদেউহঁতে ভাবিছিলে কাৰণেই চাগে আমাকে অকল লৈ গৈছিল কিন্তু লগত ছাৰ বাইদেউহঁত অভিভাৱকৰ নিছিনা আমাৰ লগত ব্য়ৱহাৰ কৰিছিলে অভিভাবকৰ নিছিনা আমাক চোৱা চিতা কৰি লৈ গৈছিলে সেই যাত্ৰাটো খুবেই ভাল লগা আছিলে তাৰপিছত আকৌ তৃতীয়তে আমি আৰু এটা যাত্ৰাৰ কথা মোৰ খুবেই মনত থাকে যেতিয়া সন্দিকৈ মহাবিদ্য়ালয়ৰপৰা আমাক শিৱসাগৰ দেখুৱাবলৈ লৈ গৈছিলে এইটো এটা শৈক্ষিক ভ্ৰমণ আছিলে সম্পূৰ্ণৰূপে এইটো শৈক্ষিক দিশৰ লগত জড়িত আছিলে ইয়াৰ ওপৰত আমি এটা এখন আলোচনা আলোচনীপত্ৰ এখন লিখিবলগা হৈছিলে সেই যাত্ৰাটো তিনিদিনীয়া আছিলে সৰহ অহা যোৱা সৰ্বমুঠ চাৰিদিনীয়া যাত্ৰা আছিলে দুইদিন তাতে থকা এদিন যোৱা এদিন অহা শিৱসাগৰত থাকি চৰাইদেউ মৈডাম চোৱাৰপৰা আদি কৰি কাৰেংঘৰ ৰংঘৰ সকলো বাইদেউ আৰু ছাৰ দুগৰাকী গৈছিলে আমাৰ লগত তেওঁলোকে খৰচী মাৰি দেখুৱাইছিলে লগতে এজন অভিজ্ঞ অভিজ্ঞ এজন মানুহৰো সহায় লৈছিলে এই ক্ষেত্ৰত যাতে আমি আহোম বুৰঞ্জীটো সম্পূৰ্ণৰূপে ভালকৈ ওচৰৰ পৰা চাব পাৰোঁ বুজি বুজি ল'ব পাৰোঁ তাক দেখি গোটেইবোৰ কীৰ্তিচিহ্ন আহোমৰ কীৰ্তিচিহ্নবিলাক দেখি বুজি ল'ব পাৰোঁ সেইটো যাত্ৰা সদায় মনত থাকিব আমি তাতে আনকি ব্যক্তিগত পুথিভঁৰালৰপৰা ব্যক্তিগত যাদুঘৰৰপৰা আদি কৰি মৈডামলৈকে আমাক ছাৰ বাইদেউহঁতে দেখুৱাইছিলে নামদাং শিলৰ সাঁকো নামদাং শিলৰ সাঁকো আকৌ তলা ৰংঘৰ তলাতল ঘৰ ৰংঘৰৰ বাকৰি সেইবিলাকৰ কথা তত্ববি যিজন বুৰঞ্জীবিদ আমাৰ লগত গৈছিলে আৰু তত্ব পূৰাতত্ব বিভাগৰ এগৰাকী ছাৰেও আমাক এইক্ষেত্ৰত যথেষ্ট সহায় কৰিছিলে মৈডাম দেখুৱাইছিলে মৈডামৰ লগত জড়িত বহু কথা আমাক জনাই কৈছিলে আৰু আমি সেইবোৰ তেতিয়াই যিমান পাৰোঁ মন মগজুতে হওক বা লিখিত আকাৰেই হওক ধৰক তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইবোৰে এতিয়াও আমাক কোনোবাখিনিত যথেষ্ট সহায় কৰে বুৰঞ্জীটো পঢ়া কিতাপত পঢ়া আৰু চাই তাক শিকা বুজি লোৱা এইটো বহুত দুয়োটাৰে মাজত পাৰ্থক্য আছে সেইটো স্মৃতি সদায় ভাল লগা আৰু সেইটো সদায় সজীৱ হৈ থাকিব আকৌ তাৰ পিছত আমি কটন মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তাৰপৰা স্নাতকোত্তৰ ডিগ্ৰীৰ শেষৰ ফালে আমাক লৈ গৈছিলে সূৰ্য পাহাৰ চাবলৈ তেজপুৰ ভ্ৰমণৰ এটা কাৰ্য্য়সূচীও লোৱা হৈছিলে সেইটো এদিনীয়া কাৰ্যসূচী আছিলে সূৰ্যপাহাৰ গোৱালপাৰাৰ সূৰ্যপাহাৰ চোৱাও এদিনীয়া কাৰ্য্য়সূচীয়ে আছিলে তথাপিও সেয়াৰ মাদকতাও কোনো কাৰণে কোন ক'তোৱে কম নহয় তাৰে মাদকতাও খুবেই ভাললগা আছিলে